হয় বাইদেউ আহিলে আহক আহক হয় এই জাননী ন'টিছটো পাইছে চাগে আপুনি নাই এই হয় তেওঁলোকক এই ভাবিছিলোঁ তেজপুৰৰ সংগ্ৰহালয়খনত অলপ ঘূৰাই লৈ আহোঁ বুলি সেইকা সেইকাৰণে আপোনাক মাতিলোঁ অলপ আলোচনা কৰিবলৈ হয় সেইটোটো সুধিব লাগিব হয় নেকি অ' হয় হয় তাকে খৰচটো কিমান লাগিব চাগে এতিয়া সেইটো বিচাৰ কৰিব লাগিব

সেইটোটো জানিবই লাগিব সেইটো কাৰণে

তাকেই সেইটোটো আছে আৰু ভাত পানী ক'ত বা খোৱাম লৈ গৈ পেলাই হয় নেকি হয় হয় ঠিক আছে হয় হয় কওকচোন অ' সেইটো কথাত আপুনি ভাল ভাবিছে এইটো মইও ভাবি আছিলোঁ বাৰু এতিয়া ধৰক আপ অভিভাৱকহঁতক মা মাতি পেলাই তেওঁলোকক মাতি পেলাই যতিয়া সভা এখন পাতিম তেতিয়া এইটো এইটো কথাও আলোচনা কৰিব পাৰিম তেতিয়া অ' হয় বাৰু তাকে মই সেইটোয়েই ভাবিছোঁ ঠিক আছে বাইদেউ সভাখন কেতিয়া অনুষ্ঠিত কৰা হ'ব সেইটো আপুনি দিন তাৰিখ মিলাই পেলাই মোক জনাই দিব অ' হ'ব ধন্যবাদ